অ আপুনি পঞ্চায়তৰ পল্লবী বাইদেউ হয়নে বাৰু অ মই বেটিয়নিৰ পৰা কৈছিলোঁ মই মানে সৰুকৈ দোকান এখন খুলিব বিচাৰিছিলোঁ ব্যৱসায়টো কৰিছোঁ নতুনকৈ

হয় হয় অ অ দোকান এখন দিম বুলি ভাবিছোঁ গেলামালৰ দোকান অ

অ অ অ অ অ অ আৰু সময়সীমা আছে নেকি আপোনালোকৰ তাত অ অ আৰু সকলো বাৰতেতো সোমবাৰৰ পৰা চাগৈ শনিবাৰলৈকে খোলা থাকে ন' অ অ অ মই কাইলৈকে যাম ভাবিছোঁ ৰাতিপুৱা সময়তে অ অ অ

অ অ অ অ অ মই তেতিয়া সোমবাৰে অ মই তেতিয়া সোমবাৰে ৰাতিপুৱা সময়তে গৈ আহিমগে এপাক অ অ অ অ তেতিয়া মই সকলো তথ্য লৈ যাম কি কৈছে অ হ'ব হ'ব মই সেই সকলোবোৰ তথ্য লৈ যাম তেতিয়া আপুনি কোৱা অ অ ঠিক আছে তেতিয়া দিয়ক হ'ব দিয়ক অ ধন্যবাদ অ